ঐ কল্পনা জান মই নহয় এই কাণফুলি এযোৰ আনিলোঁ যে তই চাইছিলি ন মোৰ কাণফুলিযোৰ ইমান বেয়া পাথৰ এৰালে দামো বেছি লৈছিলে কাণ এয়া গেলিলে মোৰ কি ক'বি আৰু মই যে কেলৈনো ল'লোঁ পূজা মেলাত লৈছিলোঁ অ' সেইকাৰণে তই লৈছিলি নাই এই মানে মোৰ এইযোৰ চা এনেকুৱা পাথৰ এৰাই গ'ল এই কাণফুলিযোৰ মই মানে ভাবিবই পৰা নাই কিয় যে এনেকুৱা কাণফুলি এনেকুৱা কাণৰ এনেকুৱা ঘাঁ হৈ গ'ল মই মানে বৰ বেয়া লাগিছে জান নে পইচাবোৰ এনেই গ'ল আৰু দামো বেছি লৈছিলে জাননে কি ক'ম আৰু ক'বলৈও মোৰ ভাষা নাই মানে এয়া পইচা পাতি কাণতো ইমান গৈছে ডক্তৰৰ তাতো গৈছে কাণৰ এইবিলাক সেইকাৰণে বাহিৰা বস্তু ল'বও নাপায় এইবাৰৰ পৰা নলও আৰু দেই